হেল্ল' মই কঠালকুছীৰপৰা কৈছিলোঁ সিদিনা যে তোমাক কৈছিলোঁ এখন গাড়ী লাগে তুমি চাইছানে গাড়ী আমি কালি যাম বুলি ভাবিছোঁ তুমি এতিয়া গাড়ীখন আমাক দিব লাগিব আমি ধৰা দহজনমান যাম এতিয়া এখন হ'লেটো সৰু গাড়ী হ'লে আমাৰ দিগদা দিগদাৰ হ'ব সৰু গাড়ী হ'লে দুখনমান লাগিব এতিয়া তুমি এখন সেই নহ'লে ডাঙৰ গাড়ীয়ে চাবা জীপ টীপ হ'লে ভাল হয় দিয়াচোন আমি অলপ ঘূৰিমো গুৱাহাটীত যাম যিহেতু বহুত চাব লগা আছে ন তাতে আমি যোৱাও নাই আৰু লগৰীকেইটাও যোৱা নাই তাতে চাব গতিকে তুমি ঠিক কৰি দিয়া দিলে আমি কালি কেইটা কেইটামানত আহিবা পাবা নে গাড়ী যদি তুমি নোপোৱা আৰু বেলেগক ক'ব লাগব নহয় গতিকে তুমি সেই কি বুলি কয় মোক ফিক্স জনাবা নে এতিয়াই কোৱা নহ'লে নহ'লে আমিও চাব লাগিব অ' আহিবা যদি তুমি এই কেইটা টাইমটো মোক দিবা টাইমটো কেইটামানত হ'ব টাইমটো দিলে এতিয়া আমি ওলাই থাকিম দিয়া ওলাই থাকিলে তুমি আহিয়ে আমাক ক'লে জীপ হ'লে ভাল হয় আমি মানুহো বহুতকেইটা ন আৰু ফুৰা জেগাও বহুত আছে চাব লগা গতিকে তুমি এই মোক সময়টো দিয়া আজি এতিয়া সময়টো যিখিনি সময়ত দিয়া আমি ওলাই ৰেদি হৈ থাকিম তুমি আহিবা সেই টাইমত হ'ব নে